আমি যিখিনি সময়ত খেলা ধূলা কৰিছিলোঁ সেইখিনি সময়ত আমি তেনেকুৱা ধৰণৰ একো সুবিধা নেপালো আমাৰ অভিভাকে তেনেকে সুবিধা দিব নোৱাৰিলে তাৰ বাবে আমি আগবাঢ়ি যাব নোৱাৰিলো আমাৰ এই আশা ভৰসাবিলাক সোনকালে মানে সেইখিনিতে শেষ হ'ল গতিকে আমি সেই ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰিলো কিন্তু আজিৰ দিনত তেনেকুৱা ধৰণৰ বহুত মানে উন্নতি হৈছে আৰু ল'ৰা ছোৱালী আগবাঢ়ি যাব পাৰিছে কিয়নো গাৰ্জেনসকলে এই বস্তুটোত তেওঁলোকক বহুত ছাপৰ্ট কৰে যেনেকেই হওক ছাপৰ্ট কৰেই আৰু চৰকাৰৰ ফালৰ পৰাও বহুত সুবিধা আজিকালি হৈছে খেলৰ ফিল্ড হৈছে থাকিবলৈ সুবিধা হৈছে ল'ৰা ছোৱালী পঢ়া শুনা কৰি আগবাঢ়িছে অকলেও আহিব পাৰে গতিকে এই ক্ষেত্ৰত উন্নতিয়ে হৈছে বৰ্তমান আৰু ভৱিষ্যতে উন্নতি হ'ব বুলি ভাৱো